বতৰৰ ফল মূল বা পাচলি সংৰক্ষণ কৰি থওঁ ফল মূলৰ ফল মূলবোৰ আচাৰ বনাওঁ যিটো সময়ত যিটো ফল ওলায় আম অমৰা নেমু বিভিন্ন ধৰণৰ আচাৰ বেলেগে বেলেগে বনাই থৈ দিওঁ তাৰোপৰি পাচলিৰ দিনত পাচলিৰ আচাৰটো বনাওঁ মই বেঙেনাৰ আচাৰো বনাওঁ ভাতকেৰেলাৰ আচাৰ কাবুলি বুটটোও তেনেকে তিয়াই লৈ পেলাই আচাৰ বনাওঁ আকৌ বিলাহী বিলাহীৰ মই প্ৰত্যেক বছৰেই পিউৰি বনাই থওঁ মই এইবাৰ পঁচিছ কেজি বিলাহীৰ পিউৰি বনাই থৈছোঁ গতিকে এতিয়া বিলাহীৰ দাম বুলি বজাৰত বা চাৰিওপিনে যিটো হুলস্থুল হৈ আছে ইমান দাম কিন্তু মোৰ সেইটো গাত লগা নাই কাৰণ মই বিলাহীখিনি একেলগে যেতিয়া মই পঁচিছ কেজি বিলাহী কিনিছোঁ তেতিয়া মোৰ পাঁচ টকা মানকে পৰিছে কেজি আৰু সেইখিনি মই ধুনীয়াকে পিউৰি বনাই আনি শ্বিল কৰি সম্পূৰ্ণৰূপে সেইখিনি থৈ দিছোঁ তেনেকৈ চ'চটোও বনাওঁ তেনেকে ফল তেনেকে আৰু পাচলিৰ ভিতৰত মই ফুলকবিটো শুকোৱাই থওঁ অবতৰত খাবলৈ তাৰপিছত কোমোৰা শুকোৱাওঁ সেইটো শুকোৱাওঁ আৰু শাক পালেং শাকটো ধুনীয়াকৈ ধুই শুকোৱাই একদম খুন্দি একদম টেমাত ভৰাই থৈ দিওঁ পালেং শাক নথকা দিনতো খোৱা মানে পালেং পনিৰটো বনাব পাৰোঁ আৰু বা কেতিয়াবা পিউৰি থাকেই গতিকে পালেংটো আৰু পিউৰিটো তেনেকৈ মিলাই পেলাই মাছ চাছ বনাওঁ তাৰোপৰি ধৰক লাই শাক মানে বিভিন্নধৰণৰ শাক যেতিয়া শাক ওলাই বিভিন্নধৰণৰ শাক ওলায় শাকটো তেনেকে ৰ'দত শুকোৱাই খুন্দি পেলাই থৈ দিওঁ আৰু সেই খুন্দি থোৱা শাকখিনি শাকৰ গুড়াখিনি কেতিয়াবা মাছৰ হেৰি দি পেলাই তৰকাৰি বনাই খাব পাৰি কেতিয়াবা মাছৰ মাথা ভাঙি দি পেলাই তেনেকৈ বনালেও সেইটোও হয় আৰু নেমু নেমুবিলাক গুলনেমু তেনেকে নিমখত দি পেলাই থৈ দিওঁ এতিয়া মোৰ মোৰ কেইটামান গুলনেমু আছে সেইকেইটা প্ৰায় ত্ৰিছ বছৰ বত্ৰিছ বছৰমান হৈ গৈছে নিমখত দি পেলাই থোৱা এতিয়াও ধুনীয়া হৈ আছে একদম কোমল হৈ গৈছে তেনেকুৱা নেমু যথেষ্টখিনি আছে মোৰ লগত সেইবিলাকো খাব পাৰি তেনেকে সেইবিলাকে আৰু বিশেষকৈ বতৰত মই শাক পাচলিৰ বতৰত মই ফুলকবিটো শুকোৱাওঁৱেই তাৰপিছত কোমোৰাটো শুকোৱাওঁ তাৰপিছত জলকীয়া চলকীয়াবিলাকটো শুকোৱাই থওঁৱেই তাৰপিছত তেনেকে শাকবিলাক তেনেকে শুকোৱাই সংৰক্ষণ কৰি থওঁ এনেকেই সংৰক্ষণ কৰোঁ আৰু যেতিয়া যিটো সুবিধা হয় তেনেকে সুবিধামতে